এঘাৰ এক দুহেজাৰ বাইছ তেৰ দুই দুহেজাৰ ছয় এক পাঁচ দুহেজাৰ একৈছ সোতৰ সাত দুহেজাৰ তেইছ দহ আঠ দুহেজাৰ ওঁঠৰ